প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ উত্থানৰ লগে লগে অসমীয়া ভাষা ভাষাটোৰ বহুতখিনি ক্ষেত্ৰত সলনি হৈছে প্ৰথম কথা হ'ল কি কম্পিউটাৰেই হওক বা ম'বাইলতে হওক মোৰ হিচাপত অসমীয়া ভাষাটো ইমানকৈ প্ৰচাৰ বা প্ৰসাৰ হোৱা নাই যেনে ধৰণে অসমীয়া ভাষাটো প্ৰচাৰ হ'ব লাগিছিল মোৰ কথা হ'ল কি ম'বাইলৰ কী বোৰ্ডটো সম্পূৰ্ণ ইংৰাজীতহে থাকে আৰু লেপটপ হওক বা কম্পিউটাৰ হওক কী বোৰ্ডটো সম্পূৰ্ণ ইংৰাজীতে থাকে অসমীয়াত নাথাকে ম'বাইলত বাৰু অসমীয়া কিছুমান ছফ্টৱেৰ দিছে তথাপিতো দেখিবলৈ ইমান সমীচীন নহয় অসমীয়া ইংৰাজীতে মিলাই অসমীয়াবিলাক লিখা হয় আজিকালি যিহেতু এটা মই ভাবিছোঁ প্ৰযুক্তিৰ উত্থান হৈছে কিন্তু অসমীয়া ভাষাটোৰ ইমান মোৰ হিচাপত যেনেকৈ হ'ব লাগিছিলে সিমানটো প্ৰসাৰ হোৱা নাই ভাষাটো অকণমান কিবা বিকৃত হোৱা যেনহে লাগিছে কোনোবাই যদি মেছেজ কৰে মেছেজটো সেই ইংৰাজী ভাষাতে ইংৰাজী এলফাবেট ইউজ কৰি লিখি দিয়ে গতিকে মই এইটো মোৰ হিচাপত মই ইমান ভাল নাই পোৱা অসমীয়া ভাষাটো প্ৰচাৰ কৰিবলৈ গ'লে ম'বাইলৰ কী বোৰ্ডটো অসমীয়া যদি দিয়ে তেতিয়া বেছি ভাল হয়